অঁ অঁ হেল্ল' অঁ এই ঘৰতে ক' ক ক'ত আছে অ'কেন্দ্ৰীয় ৰঙালী চাইছিলোঁ বাৰু পাহৰিয়ে গৈছিলোঁ তাকে যাম বুলি ভাবিছোঁ তহঁতি যদি যাৱ লগতে অঁ অঁ অঁ তাকে অঁ লগত তোৰ কোন কোন যাব

সিহঁতি যাব নেকি সিহঁতি কি বাইক চাইক লৈ আহিব নেকি অঁ বাইক লৈ আহিব ন' তাকে মোৰখনত যদি বাইক লৈ মোৰখন আকৌ বাইকখন অলপ প্ৰব্লেম হৈ আছে গাড়ী লৈয়ে যাবি নেকি তেলটো অলপ মানে নহয় তেলৰ কথা নাই গাড়ীখন অলপ প্ৰব্লেম হৈ আছে বাইকখন সেইকাৰণে অকণ নিবলৈ প্ৰব্লেম হৈছে আকৌ অসুবিধা অঁ তাকে আৰু কি বুলি কয় তোৰ লগত আৰু বজাৰ চজাৰ কিবা কৰিবি নেকি তই

মোৰ বজাৰ কেইটামান আছে বাৰু তাকে অলপ সোনকালে যাব লাগিব অঁ তাকে দোকানত এই বজাৰ কেইটামান আছে কাপোৰ কানি কেইটামান বাচন বৰ্তন এনেকৈ কিছুমান বস্তু আনিব আছে ঘৰৰ কাৰণে তাকে তোৰ ওচৰত এই পইচা কেইটামান পাম নেকি টকা এহেজাৰমান অঁ অঁ ঠিক আছে জিপে' আছে বাৰু মই জিপে'ত লৈ ল'ব পাৰিম তাতে দিবি এতিয়া নালাগে বৰ্তমান বাৰু অঁ তাকে তাত দি দিলেই হ'ল অঁ তাকে আৰু কোনোবা বেলেগ নাযায় সুধিছিলি নেকি কোনোবা যাব নি অঁ ঠিক আছে হ'ব বাৰু তেনেহ'লে অঁ ঠিক আছে তহঁতি গা যদি পাৰ' গাড়ীখন লৈ আহিবি নহ'লে বাইক বাইকখনতে যামগৈ অঁ ঠিক আছে ঠিক আছে অলপ সোনকালে আহিবি অঁ ঠিক আছে হ'ব দে অঁ